ইউ এফ অ' মই তেনেকে লক্ষ্য কৰা নাই কিন্তু বিভিন্ন মুভী আদিত বা ম'বাইলত এইবিলাক দেখিছো যে ক'ৰবাত আমেৰিকাত ইউ এফ অ' আহিছিলে ক'ৰবাত আহিছিলে এই ভিত্তিক এটা চিনেমাও বনাইছিলে হৃত্বিক ৰৌচনে এনি ৱে এলিয়েন বুলি ক'লে বিভিন্ন গ্ৰহৰ প্ৰাণীবিলাক আমাৰ পৃথিৱীলৈ আহে আৰু তাৰ ওপৰত বিভিন্ন ধৰণৰ কথা কাহিনীবিলাক চলি আছে কিন্তু ব্যক্তিগতভাৱে দেখিবলৈ পোৱা নাই যদিও মানুহৰ কথোপকথন বা মানুহে দেখা পোৱা মানুহৰ কথাৰ ওপৰত ভিত্তি কৰি পেলাই আমি ভাবো যে অন্য কোনো এটা উন্নত গ্ৰহ থাকিব পাৰে যেনেকে আমাৰ বৈকুণ্ঠ বা স্বৰ্গ বুলি কথা বিলাক চলি আছে এতিয়া বা আমাৰ পৰমধাম য'ত সৰু নিৰাকাৰ ভগৱানে বাস কৰে এনেকুৱা ধৰণৰ কথাবিলাকৰ দৰেই সেই ইউ এফ অ' যে বেলেগ গ্ৰহৰ এটা উন্নত প্ৰজাতিৰ প্ৰাণী যি আমাৰ এই ডিজিটেল যিটো পৃথিৱীৰ ডিজিটেল পৰিৱেশ তাতকৈ বহুত বেছি উন্নত তেওঁলোকৰ চিন্তা ধাৰা তেনেধৰণৰ কোৱা হয় কিন্তু ইয়াৰ ওপৰত মোৰ বিশেষ কোনো তেনেকুৱা ধৰণৰ দৃষ্টিভংগী বিশেষে নাই কিন্তু থাকিব একেবাৰে নোৱাৰে বুলিও ক'ব পৰা নাযায়